হেল্ল' অ কি কৰিছে অ তাকে আজি গধূলিকৈ হেৰি ইভিনিং ৱাক কৰিবলৈ যাম বুলি ভাবিছোঁ অ অ যাম দেই একেলগে আ ক'ত গ'লে ভাল হ'ব বাৰু অ সেইখনেই ভাল ন' ইয়াত অ অ ঠিক আছে একেলগে যাম বাৰু অ কিমান টাইমত গ'লে ভাল হ'ব অ তাকে ভাবিছোঁ চাৰে চাৰিটামানত যামনে কি বাৰু অ একেলগে ওলাম আপুনি ওলালে কৈ দিব মোক দেই ফ'ন এটা কৰিব অ অ অ ঠিক আছে বাৰু হ'ব অ